মই মোৰ প্ৰশিক্ষণ আৰু দৌৰাৰ প্ৰস্তুতিত পুষ্টি বা হাইড্ৰেশ্যন আৰু লগতে শক্তি আহৰণ কৰিবলৈ বিশেষকৈ প্ৰ'টিনজাতীয় খাদ্যৰ ব্যৱহাৰ কৰোঁ লগতে প্ৰচুৰ পৰিমাণে পানী খাওঁ আৰু বিভিন্ন যেনে ঘৰুৱা উৎসৰ পৰা পোৱা সেউজীয়া শাক পাচলি আদিৰ এইসমূহৰ ব্যৱহাৰ খোৱাত কৰোঁ আৰু লগতে ৰাতিপুৱা মোৰ প্ৰশি দৌৰ সমাপ্ত হোৱাৰ পিছত বুটমাহ আৰু ডিম আৰু লগতে এগিলাছ গাখীৰ সেৱন কৰোঁ আৰু ৰাতি পু পুষ্টিকৰ আহাৰ প্ৰ'টিনজাতীয় খাদ্য প্ৰচুৰ পৰিমাণে গ্ৰহণ কৰি মই মোৰ দৌৰাৰ ক্ষেত্ৰত পুষ্টি আহৰণ কৰি আছোঁ